গাঁৱৰ স্কুলসমূহত যদিও শৌচাগাৰ খোৱা পানী আৰু কিতাপ ডেক্স বেঞ্চৰ ব্যৱস্থা আছে হ'লেও সিমান সিমান উন্নত নহয় ইয়াত বহুতো কিছু উন্নত কৰিবলগীয়া আছে যেনেকৈ যিমানখিনি ডেস্ক বেঞ্চ স্কুলসমূহত দিয়া হয় সেইখিনি গোটেইখিনি অতি পুৰণিকলীয়া গ্ৰাম্য পুৰণিকলীয়া সময়ৰ নিচিনা কাঠৰ আৰু বহুত অনুন্নত আৰু লগতে শৌচাগাৰৰ কথা ক'ব গ'লে শৌচাগাৰখিনিও গোটেই বেছিভাগে শৌচাগাৰ আমি অপৰিষ্কাৰ আৰু অপৰিচ্ছন্ন আমি দেখিবলৈ পাওঁ ইয়াত ভালকৈ খোৱা খোৱাৰ পানীৰ ব্যৱস্থা যদি আমি ক'বলৈ যাওঁ খোৱা পানীৰ ক্ষেত্ৰত ডাইৰেক্ট দমকলৰপৰা আনে যোনখিনি পানী ওলায় সেইখিনিকে খোৱাৰ ব্যৱস্থা কৰি দিয়া হয় ইয়াত প্ৰত্যেকখন স্কুলতে বৈদ্যুতিক ফিল পানী যোগানৰ ব্যৱস্থা কৰিব পাৰে য'ত নেকি ল'ৰা ছোৱালীখিনিয়ে ভালকৈ শু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা পাব পাৰিব আৰু লগতে প্ৰত্যেকখন বিদ্যালয়ত যিহেতু আজিকালি ডিজিটেলাইজেশ্যন হৈ গৈছে গতিকে এই ডিজিটেলাইজেশচনৰ থ্ৰুৰেদি আমাৰ প্ৰত্যেকখন স্কুলত অত্যাধুনিক বা বৰ্ডৰ ব্যৱস্থা কৰিব পাৰে য'ত নেকি ল'ৰা ছোৱালীখিনিয়ে ভালকৈ আৰু ভালকৈ আৰু অত্যাধুনিকভাৱে বস্তুখিনি যিখিনি বস্তু স্কুলত পঢ়োৱা হয় সেইখিনি অত্যাধুনিকভাৱে বুজিব পাৰিব আৰু য'ত নেকি সিহঁতে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ মানে সিহঁতে আগবাঢ়ি যাব পাৰিব ইয়াত মই এইখিনিয়ে ক'ম আমাৰ যোনখিনি গাঁৱলীয়া অঞ্চলৰ বিদ্যালয় আছে প্ৰত্যেকখন স্কুলতে ধুনীয়াকৈ অত্যাধুনিক ব'ৰ্ডৰ ব্যৱস্থা কৰক আধুনিকভাৱে বৈদ্যুতিক বৰ্ডৰ ব্যৱস্থা কৰক আৰু লগতে বৈদ্যুতিক খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ক আৰু আৰু এটা কথা আমি দেখিবলৈ পাওঁ যে বেছিভাগ বিদ্যালয়তে আমি কোনো ধৰণৰ বৈদ্যুতিক ফেনৰ ব্যৱস্থা আমি দেখিবলৈ নাপাওঁ গতিকে মই এটা বিচাৰোঁ নিজৰ ব্যক্তিগতফালৰপৰা বিচাৰোঁ যে প্ৰত্যেকখন স্কুলতে বৈদ্যুতিক ফেনৰ ব্যৱস্থা হওক য'ত নেকি ইমান গৰমত ল'ৰা ছোৱালীবোৰে পঢ়িবলৈ অসুবিধা হয় যাতে সিহঁতে ভালকৈ পঢ়িব পাৰে ভালকৈ বুজিব পাৰে বস্তুবোৰ মই সেইখিনিয়ে বিচাৰিম